আমাৰ ৰাজ্যত পালন কৰা উৎসৱসমূহ এই খ্ৰীষ্টমাছ ঈদ দীপাৱলী বিহু খ্ৰীষ্টানবিলাকে খ্ৰীষ্টমাছ হেৰি কৰে পালন কৰে আৰু মুছলীমবিলাকে ঈদ কৰে হিন্দুবিলাকে দীপাৱলীও কৰে তাৰ পাছত আমাৰ বিহুটো তিনিবিধ তাৰ পিছত ব'হাগ বিহু কাতি বিহু মাঘ বিহু ব'হাগ বিহুত আমি ধুনীয়াকৈ মুগাৰ মেখেলা ৰঙা ৰঙা ব্লাউছ চা মুগাৰ চাদৰ পিন্ধি মেলি ঘৰে ঘৰে নাচোঁ নাচিবও যাওঁ নাচিব যাওঁ গোটেই মানুহখিনি ওলাই মেলি এসপ্তাহ মান তেনেকৈ নাচ নাচ গানো কৰোঁ ৰাতি ওলাই মেলি গৈ তাৰপাছত আকৌ মাঘৰ বিহুত কি কাতি বিহুত কি কৰোঁ তুলসী গছ এজোপা ৰোওঁ ৰুই মেলি পেলাই ভেটিটো মুচি মেলি বুট মগু তিয়াই মেলি তিয়াই মেলি সন্ধিয়া সময়ত আকৌ চাকি শৰাইখনো আগবঢ়ো আগবঢ়াওঁ তাৰপাছত ওচৰৰ পাজৰে মানুহখিনিও মাতোঁ মাতি মেলি প্ৰসাদ খাবও দিওঁ তেনেকৈ কৰোঁ আৰু মাঘৰ বিহুত আকৌ আমি গোটেইখিনি ওচৰৰ মানুহ মিলি ভেলাঘৰো খাওঁ তাত গোটেই ফূৰ্তি ফাৰ্তা নাচ গান কৰি মেলি তাৰপাছত আকৌ ছাগলী মুৰ্গী মুৰ্গী হাঁহ এইবোৰ চুৰ কৰি মেলি আনে সেইটো আমাৰ অসমীয়া পৰম্পৰা সেইদিনাখন চুৰ কৰিবও পাৰি চুৰ কৰিলেও নধৰে আৰু তাৰপাছত সেয়া আকৌ আনি বাচি মেলি আকৌ সেইখিনিও চবে মিলি জুলিয়ে খাওঁ বওঁ সেই তেনেকৈ ফূৰ্তি ফাৰ্তা কৰোঁ তাৰপাছত তেনেকৈ আকৌ ৰাতিপুৱাৰ সময়ত আমি গোটেইখিনি খাই বৈ বাচন বাতি ধুই মেলি আকৌ ঘৰলৈও আহোঁ আহি মেলি পেলাই তাৰপিছত সেইদিনাখন ঘৰতে থাকোঁ আৰু